সাধাৰণতে মূৰৰ বিষ ভাল কৰিবৰ কাৰণে আমি ফাৰ্মাচীৰ পৰা ভিক্স অথবা টেবলেট ব্যৱহাৰ কৰোঁ যদিহে ওচৰত তেনে কোনো ফাৰ্মাচী নাথাকে তেন্তে আমি ঘৰতে থকা কোনোবা কাপোৰ বা গামোছা এখন জোৰেৰে মূৰত বান্ধিও মূৰৰ বিষ কিছু পৰিমাণে কমাব পাৰোঁ যদিহে মূৰৰ বিষৰ কাৰণ গেছ বা তেনেকুৱা কিবা হয় তেন্তে আমি ঘৰতে গৰম পানী কৰি সেইয়া খাইও কমাব পাৰোঁ মূৰৰ বিষৰ প্ৰতিকাৰ হিচাপে আমি নহৰু থেতেলিয়াই কপালত লগালে কিছু পৰিমাণে কম হয় তাৰোপৰি মূৰৰ বিষ কমাবৰ কাৰণে আমি মূৰটোক ওচৰত থকা কোনোবা এজনক কৈ অলপমান মালিচ কৰিলে ভাল পোৱা যায়